জীৱনটোত আমাৰ জীৱনটোত এনেকুৱা বহুতখিনি সাফল্য থাকে আৰু যদিও মানুহে বিশ্বাস কৰে যে কিছুমান কাৰো মানে কিছুমান সচৰাচৰ আ বিশ্বাসযোগ্য সাফল্য যেনেকুৱা নিজৰ গাড়ী নিজৰ ঘৰ বা নিজৰ এক এটা ভাল চৰকাৰী চাকৰি বা আপোনাৰ এজন ভাল জীৱনসংগী এনেকুৱা ধৰণৰ সাফল্য যদি বিশ্বাস কৰে মোৰ সাফল্য মোৰ সকলোতকৈ বা আটাইতকৈ গৌৰৱান্বিত সাফল্যটো অলপ বেলেগ সৰুৰে পৰা জীৱ জন্তুৰ কাৰণে কাম কৰি আহিছোঁ কাম কৰিব খোজোঁ আৰু আগলৈকো এনেকুৱা বহুতখিনি সাফল্য মই লাভ কৰিছোঁ যেতিয়া মই তে তেহেঁতক চিকিৎসা কৰি চিকিৎসা প্ৰদান কৰি তেওঁলোকক শুশ্ৰূষা কৰি মই আগতে তেওঁলোকৰ ভৰিত থিয় কৰাই দিব পাৰিছোঁ সেইধৰণৰ সাফল্যবিলাক লৈ পেলাই মই বেছি গৌৰৱান্বিত সৰুৰে পৰা কুকুৰ মেকুৰী বাটৰ জীৱ জন্তু ঘৰলৈ লৈ আহি শুশ্ৰূষা কৰি খুবেই ভাল পাওঁ এটি বিশ্বাস কৰোঁ যে আমাৰ জীৱনটো মানুহৰ জীৱনটো যিদৰে অমূল্য তেনেদৰে জীৱ জন্তুৰ জীৱনবোৰো জীৱনটোও সেনেদৰে এক সেইটো মানে ইম্পৰটেণ্ট সেইটোও সেইটো মানে কিবা তেওঁলোকো কাৰোবাৰ কিবা হয় আমি যেনেকৈ আমাৰ যেনেকৈ পৰিয়াল থাকে আমি যেনেকৈ আমাৰ জীৱনটোৰ যেনেকৈ এটা ভ্যেলু থাকে তেহেঁতৰো জীৱনটোৰ এটা ভ্যেলু থাকে আৰু সেইবাবে যদি আমি নকৰোঁ তেতিয়াহ'লে কোনোৱে নকৰিব বা কৰা মানুহ নাথাকিব কৰা কোনো নাথাকিব তেওঁলোক অবুজ অবুজ প্ৰাণী তেওঁলোকে মাত মাতিব নেজানে তেওঁলোকে আমাৰ মানুহৰ যিখিনি বেয়া গুণ সেই বিষয়ে নাজানে তেওঁলোকে কাৰোবাক অতিশয় বিশ্বাস কৰিব জানে অতি মৰম দিব জানে আৰু সেইবাবে এইটো আমাৰ দায়িত্ব যে আমি তেওঁলোকৰ কাৰণে কাম কৰোঁ এনেকুৱা বহুত হৈছে এতিয়া ৰিচেণ্টলি ক'বলৈ গ'লে মই এজনী এনেকুৱা বহুত যদিও এনেকুৱা বহুত হৈছে এতিয়ালৈকে তথাপিও এজনী কুকুৰ আছিলে তাইৰ নাম আছিলে কাঞ্চী মই তাইক লগ পাইছিলোঁ ক'ভিডৰ সময়ত যেতিয়া মই ক'ভিডৰ সময়ত ৰাস্তাৰ কুকুৰ মেকুৰীবোৰৰ কাৰণে আহাৰ যোগান ধৰিছিলোঁ কাৰণ সকলো ৰাস্তাত দেখা যায় যে ৰাস্তাৰ কুকুৰ মেকুৰীবোৰ খাবলৈ নাপায় যেতিয়া ক'ভিডৰ সময়ত সকলো দোকান পোহাৰ বন্ধ হৈ গৈছিল তেওঁলোকৰ খোৱাৰ কোনো হেৰি নাছিলে খোৱাৰ কোনো আহিলা নাছিলে তেওঁলোকে ক'ত খাব ৰাস্তাৰ কুকুৰ মেকুৰীবিলাকে ৰাস্তাত পৰি থকা বা ডাষ্টবিনত পৰি থকা জেগাবোৰৰ পৰাই খাবলৈ লাগে কেলৈ সেইবোৰ যেতিয়া উপলব্ধ নাছিলে তেতিয়া মই আৰু লগতে মোৰ আন কিছু সংগীবৃন্দসকলে মিলি পেলাই তেওঁলোকৰ কাৰণে আহাৰ যোগান ধৰিছিলোঁ সেই আহাৰ যোগান ধৰা সময়খিনিতেই মই লগ পাইছিলোঁ কাঞ্চীক ওচৰৰ দোকানবোৰে তাইক নাম দিছিলে কাঞ্চী এটি চাৰিবছৰ পাঁচবছৰীয়া যদিও বয়সটো একজেকলি নাজানো কিন্তু বিশ্বাস কৰিছিলোঁ তাইৰ বয়স চাৰিবছৰ বা পাঁচবছৰেই আছিলে সেই চাৰিবছৰ পাঁচবছৰীয়া এজনী সৰু চুটি চাপৰ মাইকী কুকুৰ তেতিয়া তাইৰ তাইক মই খানা দিওঁতে ওচৰতে দু দুই এজন মানুহে লোকে কৈছিল যে তাইৰ নামটো কাঞ্চী আৰু কৈছিলে যে তাইৰ এনেকৈ হেৰি আছে তাইৰ কেঞ্চাৰ আছে তাইৰ কিছু তাইৰ যিটো স্বাস্থ্যটো বেয়া হৈ থাকে সেইবাবে সেই বিষয়ে মোক কোৱা হৈছিলে মোৰ ঘৰৰ ওচৰৰ বাবে মই যিমান বাৰে তাইক খাবলৈ দিব গৈছিলোঁ সিমানবাৰেই তাইৰ অৱস্থাটো দেখিছিলোঁ তেতিয়াৰ পৰাই মই তাৰপিছত মোৰ চিকিৎসা আৰম্ভ কৰিলোঁ লকডাউন লাহে লাহে কমিলে শেষ হ'ল তেতিয়া মই তাইক হস্পিটেললৈ নিলো আৰু গম পালোঁ যে তাইৰ কেঞ্চাৰ আছে যিটো কেঞ্চাৰ আপোনাৰ যিটো কেঞ্চাৰ আপোনাৰ মানুহৰ হয় সেই ঠিক তেনেকুৱা ধৰণে কথাটো এইটো হ'ল যে কুকুৰৰ কেঞ্চাৰটো কেম'থেৰাপী দিলে ভাল হয় আৰু যদি কেম'থেৰাপী সময়ত না নাপায় তেতিয়াহে মৃত্যু হয় তাৰপিছত তেনেকৈ দেখুৱাৰ পিছত চিকিৎসা যেন চিকিৎসকে যেনেকৈ ক'লে মোক মই তেনেকৈ কৰিলোঁ আৰু তাৰপিছত তাইৰ কেঞ্চাৰ ভাল হ'ল তাৰপিছত আকৌ এক বছৰ যোৱাৰ পিছত আকৌ মই খবৰ পালোঁ যে কাঞ্চিৰ আকৌ কেঞ্চাৰ আৰম্ভ হৈছে যিটো সচৰাচৰ হোৱা দেখা যায় যে এবাৰ কেঞ্চাৰ হোৱাৰ পাছত আকৌ এবাৰ হয় তাৰপিছত সেই দুই নম্বৰ বাৰো এনেকৈ মই তাইৰ চিকিৎসা কৰালোঁ তেতিয়া তাইৰ পোৱালি আছিলে তেতিয়া তাই বাচ্ছা জন্ম দিছিলে সেই বাচ্ছাখিনি সেই পোৱালিখিনি ভাল মানুহক গতাই তাইক সমস্ত চিকিৎসা কৰাইছিলোঁ সেই চিকিৎসাৰ পিছত সেই চিকিৎসা কৰোৱাৰ পিছত তাইক হেৰি কৰোৱা হয় বন্ধ্যাকৰণ কৰোৱা হয় যাতে আকৌ যাতে কেঞ্চাৰটো আকৌ ফৰ্ম নহয় তাৰপিছত কিছু সময় যোৱাৰ পিছত আকৌ এবাৰ খবৰ পালোঁ যে কাঞ্চীৰ আকৌ কেঞ্চাৰ হৈছিলে মই আজিলৈকে যিমান কুকুৰ মেকুৰীৰ চিকিৎসা কৰাইছোঁ এইটোৰ নিচিনা বাৰে বাৰে হোৱা চিকিৎসা মই আজিলৈকে কৰোৱা নাই মই বহুত হতাশ হৈছিলোঁ বহুত ভাগি পৰিছিলোঁ কাৰণ বহুখিনি পইচা লাগিছিলে এই চিকিৎসা কৰাওঁতে তাইৰ মোক বহুতখিনি মানুহে সহায়ো কৰিছে সেইটোৰ বাবে মই বহু আনন্দিত আৰু বহুত থেংকফুল যে তেওঁলোকে এনেকুৱা সময়ত মোক সহায় কৰিম বুলি ভাবিলে তাৰপিছত হতাশ নহৈ মই আকৌ এবাৰ তাইৰ কেচটো হাতত ললোঁ আকৌ এবাৰ আকৌ চিকিৎসা আৰম্ভ কৰিলোঁ আকৌ পইচাৰ বাবে হেৰি কৰিলোঁ পইচা যোগাৰ কৰিলোঁ আৰু তাৰপিছত এইবাৰৰ চিকিৎসাটোত মোক সহায় কৰিলে মোৰ এগৰাকী জীৱপ্ৰেমী সংগীয়ে তেওঁ বহুখিনি কাম কৰি দিলে আৰু তাৰপিছত তাৰপিছত কাঞ্চী ভাল হ'ল যদিও দুই নম্বৰবাৰ বহুত ষ্ট্ৰাগোল কৰিছিলোঁ বহুত বহুত কষ্টৰ পিছতহে ভাল হৈছিলে বহুত মানুহক খাতনি ধৰিব লগা হৈছিলে এই তিনি নম্বৰবাৰ বেছি কষ্ট কৰিবলগীয়া নহ'ল তাইৰ এইবাৰ চাৰ্জাৰি হ'ল আৰু এই চাৰ্জাৰিটোৰ পিছতেই তাই এতিয়া সুস্থ আৰু এতিয়ালৈকে তাইৰ কেঞ্চাৰটো আকৌ ফৰ্ম হোৱা নাই আৰু আশা কৰোঁ যাতে নহওক আৰু সেইবাবে এই সাফল্যটোৰ বাবে বাৰে বাৰে ভাগি নপৰা আৰু লগতে বাৰে বাৰে মানুহে মোক সহায় কৰাৰ মানসিকতাটোৰ বাবে মই এই সাফল্যটো লৈ পেলাই বিৰাট গৌৰৱান্বিত কাঞ্চী এতিয়া দেখোঁ কাঞ্চী ধুনীয়াকৈ ঘূৰি ফুৰে ৰাস্তাত তাই খাবলৈ পায় তাইক খাবলৈ দিয়া মানুহ আছে আৰু লগতে তাই ৰাস্তাতেই জীৱন যাপন কৰে যদিও তাইৰ বাবে ঘৰ বিচৰা হৈছিলে কিন্তু দেখা যায় যে সচৰাচৰ যি কুকুৰ ৰাস্তাত ডাঙৰ হয় তেওঁলোকে ঘৰৰ বান্ধোনত থাকিবলৈ নিবিচাৰে সেইবাবে তাইৰ সেই পৰিৱেশটো মই সলনি কৰিব নুখুজি তাইক তাতেই যাতে সব মানে যিমানখিনি সু সুবিধা কৰি দিব পাৰি সিমানখিনি সুবিধা কৰি দিয়াৰ পিছত সেই মানুহখিনিৰ লগত কথা পাতি তেওঁলোকে তাইক বহুত মৰম কৰে আৰু সেই মৰমখিনিৰ পৰা তাইক মই আঁজুৰি আনিব খোজা নাছিলোঁ আৰু সেইবাবে তাই এতিয়াও ধুনীয়াকৈ ৰাস্তাত থাকে আৰু এই তাই যে আজি নিশ্চিন্তমনে দৌৰি ফুৰিব মনে বিচৰা ধৰণে যাব আৰু লগতে সুস্থ হৈ আছে সেই সাফল্যটো মোৰ কাৰণে সকলোতকৈ বেছি আৰু সেই সাফল্যটোৰ বাবে মই গৌৰৱান্বিত